অ' দাদা আপোনাৰ অৰ্ডাৰ এটা দিয়া হৈছিল নহয় অৰ্ডাৰটো পেক কৰিলে নেকি যদি পেক কৰা নাই আপুনি খানাকেইটা লিখি লওকচোন যোৱাবাৰ আপুনি ভুলকৈ ভুল কৰিলে নহয় আপুনি এটা কাম কৰক আপোনাৰ হোৱাটছএপ নম্বৰটো দিয়ক নহ'লে আকৌ ভুল হৈ যাব অ' সেইকাৰণে আপোনাৰ হোৱাটছএপ নম্বৰকেইটা কওক মই লিখি লওঁ বাকী যি কি নহওক মোৰ কিন্তু আজি আলহী আহিব দেই সময়মতে যাতে খানাটো পাব লাগে মই